হয় মই নতুন প্ৰজন্মক চাকৰিৰ আশা কৰি নাথাকি ব্যৱসায়ৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাটো দৰকাৰ বুলি ভাবোঁ কিয়নো আমাৰ জনসংখ্যা ভিত্তিত আমাৰ পপুলেশ্যন ইমানেই বেছি যে আমি এটা চাকৰি পাম বুলি আমি প্ৰস্তুত হৈ থাকিব নোৱাৰোঁ গতিকে আমাৰ যি নৱপ্ৰজন্ম তেওঁলোকে চাকৰি অভিমুখী নহৈ ব্যৱসায়ত যদি মনোনিৱেশ কৰে তেতিয়া খুব কম সময়ৰ ভিতৰত অধিক লাভৱান আৰু সময়ৰো আপোনাৰ চাকৰি চাকৰিমুখী যিবিলাক আমাৰ প্ৰজন্ম বা ব্যক্তি তেওঁলোকৰ এটা সময়সীমা নিৰ্ধাৰিত থাকে প্লাছ ইনকমৰো এটা লিমিট থাকে কিন্তু ব্যৱসায়ত তেনেকুৱা কোনো কথা নাথাকে আপুনি আপোনাৰ ব্যৱসায়ত আপোনাৰ মন মনোনিৱেশ কৰি কম টকাটো আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে কম টকাত আপুনি ব্যৱসায় কৰিও আপুনি অধিক লাভম্বিত হ'ব পাৰে গতিকে আপুনি মই মোৰ মতে আমাৰ নতুন প্ৰজন্মক চাকৰিৰ আশা নকৰি ব্যৱসায়ত আগ্ৰহী আগ্ৰহী হ'বলৈ মই সদায় মোৰ ফালৰপৰা মই অনুপ্ৰেৰণা যোগাওঁ আৰু তেওঁলোকক ব্যৱসায়ত আগ্ৰহী কৰি তুলিবলৈ যেনেধৰণৰ প্ৰচেষ্টা কৰিব লাগে মই তেনেধৰণৰ মই তেওঁলোকক বুজাওঁ মই চেষ্টা কৰোঁ তেওঁলোকক মোৰ কাৰ্যৰদ্বাৰাও মই মোৰ পথ অৱলম্বন কৰক বুলি মই ভাবোঁ আৰু মুখেৰেও মই যিমান পাৰোঁ তেওঁলোকক চেষ্টা কৰোঁ যে তোমালোকে ব্যৱসায়ৰ জৰিয়তে তোমালোকে স্বাৱলম্বীন হ'ব স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা আৰু এনেকুৱা ব্যৱসায় কৰা যাতে তোমাৰ অহা প্ৰজন্ময়ো সেই ব্যৱসায়টোৰপৰাই এটা আৰ্থিক সমস্যাৰ সন্মুখীন নহয় ধুনীয়াকৈ নিবৰ জীৱনশৈলী আগবঢ়াই নিব পাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ মই সদায় অনুপ্ৰেৰণা যোগাওঁ মোৰ নৱপ্ৰজন্মক গতিকে নৱপ্ৰজন্মই যাতে চাকৰিমুখী নহৈ ব্যৱসায়ত আগবাঢ়ি লৈ গ'লে আমাৰ ঠাইখিনিও ডেভলপ হয় লগতে তেওঁলোকৰ যি শাৰীৰিক মানসিক বিকাশ এইবিলাকো আমাৰ বহুতখিনি ভাল হৈ থাকে লগতে আমাৰ প্ৰজন্মই আমি আৰম্ভ কৰি যোৱাৰ পাছতো আমাৰ ভৱিষ্যত যি অহা প্ৰজন্ম থাকে তেওঁলোকে আমাৰ ব্যৱসায়টোৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সুবিধা হয় গতিকে নতুন প্ৰজন্মক মই চাকৰি অভিমুখী নহৈ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হোৱাটো দৰকাৰ বুলি মই ভাবোঁ আৰু তেওঁলোকক সদায় প্ৰেৰণা যোগাওঁ যাতে তোমালোকে ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা আৰু এজন সুনাগৰিক হিচাপে নিজকে গঢ় লৈ গঢ় লৈ আৰু তেওঁলোকৰ অহা প্ৰজন্মকো যাতে সেই পথেৰে যাবলৈ অনুপ্ৰেৰণা যোগায় তেওঁলোকে যাতে আগবাঢ়ি যায় সেনেকুৱা ধৰণৰ প্ৰচেষ্টা কৰিবলৈ মই চেষ্টা কৰোঁ